অঁ নমস্কাৰ কোনে ক'লে হয় হয় নিশ্চয় অঁ পাৰিব আমাৰ সকলো সুবিধা আছে নহয় কৈ যাওক অঁ তেতিয়াহ'লে ঠিক আছে জীপ চাফাৰী লাগিব নিশ্চয় তেনেকুৱা ব্যৱস্থা আছে আমাৰ বহুত আছে কেইবাখনো আছে গাড়ী আমি তেনেধৰণে মানুহবোৰ হেৰি কৰোঁ বুক কৰা তেনেধৰণে আমি মানুহবোৰ পঠাই দিওঁ গাড়ী পৰাই চাফাৰী জীপ আছে আৰু আপোনালোকক হেৰি কাজিৰঙা চাবলৈ হ'লে কেইঘণ্টামান লাগিব আৰু গাড়ীখনে গোটেই ঠাইবোৰ দেখুৱাই আনিব নাই তেনেকুৱা ঘটনা নাই নঘটে তাৰ আগতে মানুহবিলাকে সাৱধান হয় আৰু সেইখিনি আমাৰ মানুহে জানে কেনি গাড়ীখন নিব লাগে বা কেনেধৰণে প্ৰতিকাৰ কৰিপিনে নিব লাগে সেইবোৰ কথা সব জানে গতিকে সেইধৰণে আপোনালোকক নিৰাপদ লৈ গুচি যাব সেইটো কথা আৰু পাৰ মেন সাতজন যাব নহয় পাৰ মেন পাঁচশকৈ দিব লাগিব সেইটো এটা নিয়ম আছে তাৰপাছত সেইটো দিয়াৰ পাছত আপোনালোকে গাড়ীখন পাব গাড়ীখন পোৱাৰ পাছত আপোনালোকক লৈ যাব লৈ গৈ প্ৰথমে এডোখৰ যোৱাৰ পাছতে আপোনালোকে দেখিবলৈ পাব এটা সৰুবৰ সৰুবৰত বগলী চৰি থকা দেখিব ঢেঁঙা চৰি থকা দেখিব তাৰপিছত তাৰ কাষতে আপুনি দেখিবলৈ পাব হৰিণা পহু ছাগলীশিঙীয়া পহু এনেধৰণে আপুনি চৰি থকা দেখিব আৰু তাৰপিছতে গভীৰলৈ গৈ থাকিব গঁড় দেখিব গঁড়ে কেনেকৈ ঘাঁহ খাই আছে হে এনেধৰণে আৰু দেখি দেখি গৈ গৈ থাকিব হাবিৰ মাজত দেখিব ডাঙৰ ডাঙৰ গছ বান্দৰ পশু পক্ষী চৰাই চিৰিকতি এইবিলাকে হেৰি কৰি যাব আপোনালোকক আমোদ দি গৈ থাকিব আৰু আপোনালোকে ভিতৰলৈ যিমানে সোমাই যাব সিমানেই বস্তুবোৰ দেখি দেখি গৈ থাকিব আৰু তেনেধৰণে মানুহবিলাকে কোনো লোকে জীপত যায় কোনো জীপ চাফাৰীত যায় কোনো লোকে আকৌ হাতীৰ পিঠিতো যায় তেওঁলোকে নিজৰ ইচ্ছাৰ কথা আৰু অঁ হাতীৰো ব্যৱস্থা থাকে সেইবোৰ সেই তাকো কৰি দিব পৰা হয় তাৰমানে অঁ অঁ সেই বুক কৰিব লাগে আৰু যেতিয়া বুক কৰিব আগদিনা বুক কৰিলে পাঁচদিনাখন ধুনীয়াকৈ আপোনালোকে হেৰি হ'ব পাৰিব আৰু ফুৰিব পাৰিব কিন্তু গভীৰ মানে সেই জংঘলত সোমাব পাৰিব আৰু জংঘলৰ এটা নিৰ্দিষ্ট বাট আছে সেই বাটে বাটে গৈ থাকিবও পাৰিব আৰু দেখি গৈ থাকিব অঁ অঁ দেখিব পাৰে হয় সব দেখিব পাৰে তাত গৈ এনেধৰণে মানুহবোৰ গৈ থাকে চাই আহি থাকে আৰু আহি আৰু দুঘণ্টামান ঘূৰা পাছত আহি পিনে আকৌ আগৰ ঠাইত আনি পিনে কেম্পতে আহি পিনে উলিয়াই দিবহি আৰু সেইটো কথা এনেই হাতীত মাউতটোতো থাকেই তাৰপাছত আৰু তিনি চাৰিজন উঠিব পাৰে আৰু

অঁ হয় অঁ অঁ অঁ অঁ হয় ঠিকে হ'ব আমি সকলোবিলাক ব্যৱস্থা আপোনালোক অহাৰ লগে লগে আমি সব আগতীয়াকৈ হেৰি কৰি থ'ম যোগাৰ কৰি থ'ম আৰু আপোনালোকে আহি আৰু কোনো অসুবিধা ন নাপায় আৰু মুঠতে অফিচত টিকেট কাটিব লাগিব সেইমতে যাব লাগিব দামটো অলপ বেছি আৰু হাতী চাফাৰী যিহেতুকে সি জন্তুহে জন্তুত উঠিলে আৰু অকণমান বেছি হ'বই হাজাৰকৈ পৰিব আৰু হাজাৰকৈ পৰিব আৰু পাৰ মেন অঁ বিপদ আজিলৈকে তেনেকৈ হোৱা নাই কেতিয়াবা কোনোবাই দেখে আৰু ভয় খায় এনেকুৱা এটা হয় আৰু কিন্তু ভয় খাবলগীয়া একো নাই অঁ হাতীয়ে সেইমতে কণ্ট্ৰল কৰিবই মাউতে কণ্ট্ৰল কৰিব গতিকে ধুনীয়াকৈ আপোনালোকে উপভোগ কৰি আহিব পাৰিব অঁ নিশ্চয় নিশ্চয় সহায় কৰি দিমেই আৰু আমি আৰু আমাৰ কামেই সেইটো গতিকে আমি সহায় কৰিবই লাগিব আৰু কৰি আছোঁ তেনেধৰণে আপুনি যে

আপোনাৰ এনেকুৱাই আৰু শৰৎ কালত যাব লাগে আৰু এপাক ফুৰি আহিবলৈ বা অৰণ্যনো কেনেকুৱা মানুহেতো দেখিয়ে নোপোৱা নিচিনা হৈছে হে এতিয়া জংঘলত কি থাকে আপোনালোকৰ ভাগ্য হ'লে বহুত কিবা কিবি বন গাহৰি চন গাহৰি এনেকৈ দেখিবলৈ পাব আৰু অঁ অঁ টুৰিষ্টটো আহিয়েই আৰু সবেই আহি কাজিৰঙা চাবলৈকে বহুত মানুহ আহে গড় চাবলৈ আহে এশিঙীয়া গঁড়নো ক'ত আছে হে আফ্ৰিকা গঁড়ৰ লগত তুলনা কৰিব এইবোৰ ছবিত দেখিছে নহয় কাজিৰঙা তাৰপিছত আকৌ পহুবিলাক কেনেকুৱা তাৰ পহু কেনেকুৱা ইয়াৰ পহু কেনেকুৱা বা ম'হবিলাক কেনেকুৱা মহ'ৰ শিং কেনেকুৱা এইবোৰ সকলোবিলাক চাই আৰু মানুহে এইবোৰকে তুলনা কৰি পিনে আৰু নেদেখা বস্তু দেখে হে আমোদ পায় এইবোৰে আৰু টুৰিষ্টৰ কাৰণে আমাৰ এনেদৰে দিনবোৰ পাৰ হৈ গৈ আছে আমাৰো ৰাইজৰ মোৰ বেছি হোৱা নাই প্ৰায় দহ বছৰমান হৈছে ইয়াতে হে জড়িত হৈ ৰাইজৰ সেৱা কৰি আছোঁ আৰু

যি পাৰো কৰি থাকিম আৰু পাছলৈ তেতিয়াহ'লে

নিশ্চয় আৰু আপোনালোক শুভ কামনা থাকিলে আপোনালোকে আহি কাজিৰঙা চাবহি কামনা থাকিলে অঁ ঠিক আছে ঠিক আছে আপোনাক এইটো নোট কৰি থ'লোঁ আৰু